মোৰ নাম ভাস্বতী বৰুৱা মই অসমৰপৰা কৈছোঁ মোৰ ঘৰ এখন অসমৰেই সৰু এখন গাঁৱত গাঁৱৰপৰাই মই আহিছোঁ এতিয়া মই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহি ইয়াতে ইউনিৰ্ভাছিটিত পঢ়ি আছোঁ মোৰ ঘৰত দেউতাই খেতি কৰে ঘৰখনৰ বহুত কষ্ট হয় ঘৰত বহুত কষ্টৰপৰা পঢ়া শুনা কৰি টিউচন কৰি এনেদৰে মই ওলাই আহিছোঁ মেট্ৰিকত মোৰ খুব এটা ভাল ৰিজাল্ট নাছিলে তাৰপিছত মই ভালদৰে পঢ়াশুনা কৰি এম এ লৈকে ভালেই হ'ল তাৰপিছত নেট নেট নেটত মই ভাল পাইছোঁ ছেকেণ্ড ক্লাছ পাইছিলোঁ তাৰপিছত মই শ্লেট দিলোঁ শ্লেট ভাল হৈছে এতিয়া মই এমফিল কৰিলোঁ এমফিল কৰি এতিয়া মই বৰ্তমান পি এইচ ডি কৰি আছোঁ ঘৰত মোৰ মা দেউতা খুৰা খুৰী আইতা ভাইটি সকলোবোৰ আছে আমাৰ ঘৰখন এখন যৌথ পৰিয়াল সকলোৱে মিলিজুলি আমি একেলগে মিলাপ্ৰীতিৰে এতিয়া আছোঁ মই পঢ়া শুনা পঢ়া শুনা সম্পৰ্কে ক'ব বিচাৰোঁ যে আমি যি যিটো বিষয়ে পঢ়িব লওঁ ভালদৰে আমি অধ্যয়ন কৰিব লাগে তেতিয়া এদিন নহয় এদিন আমি সফল হ'ব পাৰোঁ বুলি মোৰ বিশ্বাস আছে এতিয়া বিভিন্ন ধৰণৰ কম্পিটেটিভ পৰীক্ষাত আমি অৱ আমি আচলতে ফৰ্ম ফিল আপ কৰি অৱতীৰ্ণ হ'ব লাগে তাৰপিছত আমি কষ্ট কৰি যদিহে পঢ়া শুনা কৰোঁ তেতিয়া নিশ্চয় আমাৰ এদিন নহয় এদিন আমি সফল হ'ব পাৰিম মোৰ এইটো এটা বিশ্বাস লগতে বৰ্তমান সময় আচলতে প্ৰতিযোগিতাৰ যুগ আৰু যেতিয়া এতিয়া যিহেতু ইন্টাৰনেট কম্পিউটাৰ মোবাইল আদিৰ মানে প্ৰচলন হোৱা হোৱা দেখিবলৈ পোৱা যায় গতিকে এইখিনি সময়ত আমি আমি সকলোবিলাক কথা অতি সহজে আমি এখন মানে পৃথিৱীখন যিহেতু এতিয়া এখন গাঁৱত পৰিণত হৈ পৰিছে গতিকে আমি অতি সহজে বহুতো বিভিন্ন দেশৰ বিভিন্ন কথা আমি সহজে আমি ঘৰত থাকিয়ে আমি কথাবিলাক জানিব পাৰোঁ আৰু তাৰ জৰিয়তে আমি আমাৰ যি শিক্ষা শৈক্ষিক দিশত লাভান্বিত হৈছোঁ এনেকুৱা নহয় যে ফোনৰ ব্যৱহাৰ মানে বেয়া ফোনৰ ব্যৱহাৰ আচলতে আমি এইটো কওঁ যে সদায় যে বৰ্তমান ল'ৰা ছোৱালী নৱপ্ৰজন্মবিলাক বেয়া হৈছে আচলতে এনেকুৱা কথা নহয় সকলো বস্তুৰে এটা ভাল বেয়া দিশ আছে গতিকে আমি এই সকলোবিলাক চালিজাৰি চাই আমি ভালটো গ্ৰহণ কৰিব লাগে তেতিয়া নিশ্চয় ভাল হ'ব আৰু এনেকুৱা নহয় যে পঢ়া শুনা কৰিছে শিক্ষা শিক্ষা দীক্ষা কেৱল মানে স্কুলীয়া শিক্ষাৰ ওপৰতে গুৰুত্ব দিব নালাগে আমি আমি তাৰ লগে লগে আমাৰ কাৰিকৰী দিশৰ ওপৰতো আমি গুৰুত্ব দিব লাগে সৰুৰেপৰা কোনোবা এজন ল'ৰাই ল'ৰা হয়তো ফুটবল খেলি ভাল পায় কোনোবা এজনে গান গাই ভাল পায় কোনোবা এজনে ছবি আঁকি ভাল পায় এই সকলোবিলাক দিশ আমি সৰুতেই মানে সেই ল'ৰাজনক আমি আচলতে ল'ৰাজনে কি কৰি ভাল পায় এই কথাটো আমি জানি যদিহে গম পাওঁ বা মাক দেউতাকে হওক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক এই সকলোবিলাক দিশ যদিহে গম পোৱা যায় এজন শিশুনো কিহত পাকৈত তাৰপিছত সেই দিশটোত সেই ল'ৰাজনক যদি আমি আগুৱাই লৈ যাব পাৰোঁ নিশ্চয় সিহঁত এদিন নহয় এদিন সফল হ'ব এনেকুৱা নহয় যে আমি কেৱল চাকৰিয়ে কৰিম কোনোবা এটা অফিচতেই চাকৰি কৰিম বা স্কুল কলেজতে আমি শিক্ষক মানে শিক্ষক হিচাপে নিযুক্তি হ'ম এনে নহয় তাৰ লগে লগে আমি কিছুমান আনুষংগিক দিশ কিছুমানতো আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহে মই ভাবোঁ যে তেতিয়াহে আমাৰ দেশখন উন্নতি হ'ব এনেকুৱা নহয় যে খেতি পথাৰত খেতি কৰিলেই আজিৰ লোক এজন মানে দুখীয়া বা খেতি বাতিত লগত জড়িত হ'লেহে যে আমি জীৱনত আগবাঢ়িব নোৱাৰোঁ এনেকুৱা ন'হয় তাৰ লগতে শিক্ষাৰ লগতে আমাৰ এই সকলোবিলাক দিশত যদিহে আমি মানে এই সকলোবিলাক দিশত যদি আমি আমি এজন ভাল মানে কৃষকো হ'ব পাৰোঁ তেন তেতিয়া হ'লে এই সম্পৰ্কে মানে আমি চাব বৰ্তমান সময়ত চাকৰি পঢ়া শুনা আমাক লাগিবই আৰু চাকৰিৰ ক্ষেত্ৰত যদিহে আমি এটা লক্ষ্য স্থিৰ কৰি লওঁ সেই লক্ষ্যৰ ফালে আমি উপণীত হ'ব পাৰোঁ আৰু তাৰ লগে লগে আমি কিছুমান কাৰিকৰী শিক্ষা বা আমাৰ কিছুমান বাঁহ বেতৰ সামগ্ৰীয়ে হওক বা যিটো অঞ্চলত যি বস্তু প্ৰচলন সেই দিশটোত যদি আমি উন্নতি উন্নত কৰিবলৈ যাওঁ তেতিয়া আমি বহু পৰিমাণে লাভান্ৱিত হয় হওঁ এতিয়া বৰ্তমান আপোনাৰ প্ৰশ্নটো আছিলে যে আপুনি মোক আপোনাৰ চাকৰি বা পঢ়া শুনাৰ বিষয়ে কেনে কেনেকুৱা কি ক'ব পাৰিব আচলতে মই যদি মোৰ নিজৰ ক্ষেত্ৰতে কওঁ মই বহুত কচ কষ্টৰ মাজেৰে টিউচন কৰি আনক পঢ়ুৱাই তাৰপৰা টকা উপাৰ্জন কৰি পঢ়িবলৈ মানে আগবাঢ়িছোঁ এতিয়া মই বৰ্তমান গুৱাহাটী ইউনিৰ্ভাছিটিত পি এইচ ডি কৰি আছোঁ আৰু ভৱিষ্যতে মই ভাবোঁ যে মোৰ মই লগতে কিছুমান সৰু ছবি আঁকিও ভাল পাওঁ বা মই ভাত ৰান্ধি ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু মই ভাবোঁ যে চাকৰিৰ ক্ষেত্ৰত মই শিক্ষকতাৰ যিটো মানে দিশ সেই দিশত মই আগবাঢ়িব বিচাৰো শিক্ষকতাৰ লাইনত মই যাব বিচাৰোঁ এনে নহয় যে মই কেৱল কলেজ এখনতেই চাকৰি কৰিম সেইটো নহয় মানে শিক্ষকতাৰ দিশ হ'ব লাগিব তেতিয়াই মই সেই মই মই সেইটোৱেই ভাবোঁ মই মই নিজে যিখিনি জানো সেইখিনি যাতে মই আনক শিকাই বুজাই আগবঢ়াই লৈ যাব পাৰোঁ আনৰ অকণমান হ'লেও সমাজখনৰ অকণমান হ'লেও যাতে মই মানে সহায় কৰিব পাৰোঁ উপকৃত কৰিব পাৰোঁ মোৰ শিক মই যিখিনি শিকিছোঁ বুজিছোঁ আনক শিকাই যাতে মই সেইখিনি তেওঁলোকৰ জীৱনত কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰোঁ সেইখিনিৰ ওপৰতহে মই বৰ্তমান সময়ত মই ধ্যান দিওঁ বা গুৰুত্ব দিওঁ ধন্যবাদ